হেল্ল' এই ভাৰত ৰেষ্টুৰেণ্টৰ স্বতাধিকাৰী হয়নে বাৰু অঁ মই হেৰি আপোনালোকৰ তাত আজি এই মম'ৰ অৰ্ডাৰ এটা দিছিলোঁ বেটিয়নীৰ পৰা তাকে বতৰটো বহুত বেয়া আছিলে তাকে আপোনাৰ ডেলিভাৰী বয়জনে বৰ কষ্ট কৰি আহি বস্তুটো দিলেহি পায় এই আমি বাৰু খাই ভালেই পালোঁ কিন্তু তেওঁৰ কামখিনিও যথেষ্ট ভাল লাগিলে ল'ৰাজনৰ সেইকাৰণে মই তেওঁক এটা ধন্যবাদ দিব বিচাৰিছোঁ ঠিক আছে আপুনি তেওঁক কথাষাৰ কৈ দিব